মই মাছ মাৰিবলৈ যোৱা সময়ত তামোল দুখনমান কাটি পানি মূৰত গামোছা এখনত মা মূৰত মানে গামোছা এখনত বান্ধি লওঁ তাতে মানে তামোলকেইখনো বান্ধি লওঁ তাৰপিছতে জাকৈ খালৈ লৈ পিনে মোৰ লগৰ বান্ধৱীয়ে লগতে লগ হৈ পানিয়ে আমি মাছ মাৰিবলৈ যাওঁ অকলেতো নাযাওঁ এই লগতে গৈ পানি আমি মাছ মাৰোঁগৈ আৰু কোনো তাৰ ৰীতি নীতিও কথা নাই যেতিয়াই মোৰ বান্ধৱী লগ পাওঁ যেতিয়াই যাবলৈ মন যায় তেতিয়াই আমি মাছ মাৰিবলৈ যাওঁ কোনো তাত ৰীতি নীতিৰ কথা নাহেই গতিকে আমি এই ধৰণে যেতিয়া মন যায় তেতিয়াই আমি গুচি যাওঁ মাছ মাৰিবলৈ তাৰ ঠাণ্ডা লাগিলে তামোল এখন এখন উলিয়াই নিজেও খাওঁ বান্ধৱীকেইজনীকো দিওঁ খা আকৌ তামোল খালে গৰম উঠি যায় তাপা আকৌ মাছ মাৰিব পাওঁ তেনেধৰণে মাছ মাৰি মাৰি হাঁহি ফূৰ্তি কৰি মাছ মাৰোঁ আৰু মাৰি পানি ঘৰলৈ লৈ আহোঁ আৰু